হেল্ল' অঁ মানে এই মোৰ বন্ধু এজন মানে যোৰহাটৰপৰা আহিব নগাঁও আহিব তাকে মানে তোমাৰ গাড়ীখন পামনে অঁ তাৰমানে

তেওঁ মোক কথাটো মানে গাড়ীখনৰ কথা সুধিবলৈ দিলে সেইকাৰণে তোমাক সৈতে মই কথাটো পাতি ল'লোঁ আৰু হেৰি নহয় ইনেই তাৰপৰা ইয়ালৈ ভাড়া কিমান হ'ব বাৰু অঁ অঁ ঠিকে আছে বাৰু মই বাৰু তেতিয়াহ'লে বন্ধুজনক সৈতে আলোচনা কৰোঁ কৰি পেলাই তোমাৰ গাড়ীখন লৈ সৈতে তেওঁক লৈ আহিব লাগিব নগাঁৱলৈ আৰু আৰু পইচা পাতি এইবিলাক হ'ব আৰু সেইটো তেওঁ দি দিব খালী মোক কথাটো জনাবৰ দিলে জনাৰ কাৰণে তোমাৰ সৈতে কথাটো মই পাতিলোঁ তেওঁ ইনেই চাৰে তিনিমান বজাত আহিব আৰু তুমি পাৰিবা নহয় ঠিকে আছে হ'ব বাৰু অ'কে